হেল্ল' অঁ হয় ককাইদেউ অঁ এইটোত আচাৰ ঢেৰ বনাওঁ সকলো বস্তুৱেই দেখোন বনাওঁৱেই আমৰ খৰিচা ভোট জলকীয়া জলকীয়া কঁঠালৰ দিনত কঁঠাল আৰু এইবোৰ সবৰে বনাওঁ নৰা বগৰী সৰু হেৰি আপুনি বনাম বুলি ভাবিছে নেকি

ভোট জলকীয়া বৰ সোনকালে ভেঁকুৰি যায় যে সেইকাৰণে বনাওঁতে মানে অসুবিধা অঁ মই বনাইছিলোঁ ভাল হৈ আছে

হয় হেৰি মই প্ৰথমে জলকীয়াখিনি ভালদৰে চাফা কৰি ল'ব তাৰপিছত ভাল ৰ'দত অলপ জলকীয়াখিনি ভালদৰে শুকুৱাই পানীটো ভালদৰে শুকুৱাই ল'ব তাৰপিছত গোটাকৈয়ো আপুনি বনাওঁ বুলি ভাবি থৈ দিলে গোটাকৈয়ো থ'ব পাৰে নাইবা টুকুৰা কৰি ল'লে কিবা কৰি পেলাইনি আপুনি টুকুৰা কৰি ল'লে লৈ তেলখিনি দি পেলাই মই তেনেকৈ একেবাৰে সাধাৰণকৈ বনালে মই তেনেকৈ বনাওঁ অলপ পাঁচফোৰণৰ তেল ব্যৱহাৰ কৰিব পাৰিব তাৰপৰা তাতে জলকীয়াখিনি অলপ শুকালে আনি দি নিমখ দিব বিশেষ আৰু মছলাৰ প্ৰয়োজন নাই পাঁচফোৰণটো হ'লেই ভাল লাগে আৰু অঁ ভালদৰে মানে পানী নলগাকৈ ৰাখিব লাগিব ভেঁকুৰ সহজে উঠে গতিকে তেলটো সৰহকৈ দিব লাগিব তেলটো জলকীয়াখিনি ভালদৰে ডুব যোৱাকৈ তেল দিব লাগিব তেতিয়াহে আপোনাৰ অলপ দিন থাকিব ঠিক আছে